ফিল্ডত যেতিয়া খেল খেলা হয় তেতিয়া মানে বহুত মানুহ গোট খোৱা হয় এতিয়া মানে আৰু অকল আমাৰ গাঁৱৰে মানুহ গোট নাখায় বেলেগ দুখন তিনিখন গাঁৱৰ পৰা মানুহ খেলিব আহে তেতিয়া কিছুমানে মানে খেল চেল খেলি ইনেই ভাগৰি যোৱাৰ পাছত আৰু আকৌ অলপ মানে আৰু চুকতে ৰৈ মেলি খবৰ চবৰ লৈ এনেকৈ যিহেতু আজিকালি কামৰ সৈতে মানে কানো কাৰো খবৰ ল'বলৈ সময় নাথাকে সেইকণ সময়তে খেল চেল খেলি আহি অকণমান ভাগৰ চাগৰ লাগে খেল খেলে তাৰ মনোৰঞ্জনো হয় খেল খেলাৰ লগতে যিকণ সময় ভাগৰ লাগিলে বহি মেলি কথা বতৰা পাতিলে ভাল বেয়া কথা পাতিলে কোন কেনেকৈ ক'ত থাকক কি কি কৰ সেইবোৰ কথা পাতিলে সেনেকৈ হয় কিছুমানে খোজ চোজ কাঢ়ে খোজ চোজ কাঢ়োঁতে কথা পাতে আৰু খেলোঁ খেলে খোজ চোজ কাঢ়িও কথা পাতি পাতি সেইবোৰ সেনেকৈ কথা চথা পাতি খবৰ চবৰ লয় সেইটোৱেই